মই মোৰ কেৰিয়াৰত মই এজন আই পি এছ অফিচাৰ বনিব বিচাৰিছিলোঁ আই পি এছ অফিচাৰৰ কাৰণে মই বহুতো বহুতো পঢ়াখিনি মই নিজৰ কমপ্লিট কৰিছিলোঁ আৰু ৰাতিপুৱা সোনকালে উঠি পেলাই মই দৌৰিছিলোঁ আৰু দৌৰাৰ পাছত মই আহি পেলাই অতি ভাল খাদ্যও খাই মই পঢ়া শুনা অতি ভালদৰে চলাইছিলোঁ আৰু মই মোৰ কেৰিয়াৰত যোনটো মই ধৰ আই পি এছ অফিচাৰ বনিব বিচাৰিছিলোঁ সেইটো সেইটোৰ কাৰণে মোৰ যেনিবা পৰিয়ালতো পৰিয়ালতো আই পি এছ অফিচাৰৰ চাকৰিত চাকৰিটো পাই গ'লে মই মোৰ পৰিয়ালৰ যেনে মা দেউতা বা দাদা দাদা দাদাহঁতৰ

সিহঁতৰ যিবোৰ ধৰ মনত আছিলে যে এইবোৰ বস্তু লওঁ আৰু মাহঁতকো মই অতি আনন্দ ফূৰ্তিত ৰাখিব পাৰিম চাকৰিটো পালে আৰু মই আই পি এছ অফিচাৰৰ কাৰণে ইংলিছ ইংলিছত মই মেজৰ লৈছিলোঁ আৰু ইংলিছৰ মেজৰ লোৱাৰ কাৰণে মই বহুত কষ্ট কৰিছিলোঁ মই ৰাতিপুৱা সোনকালে উঠি পেলাই চাৰিটা বজাত উঠি মই দিনত মই দিনটোত ৰাতিপুৱা মই আঠ ঘণ্টা পঢ়িছিলোঁ আৰু আঠ ঘণ্টা পঢ়াৰ পাছত মই কলেজ গৈ কলেজৰ পৰা আহি অলপ ৰেষ্ট লৈ ৰেষ্ট লোৱাৰ পাছত মই আকৌ যোনখিনি মই ৰাতিপুৱা পঢ়িছিলোঁ সেইখিনিকে মই আকৌ ৰিভিজন কৰিছিলোঁ মই আকৌ এবাৰ সেইখিনিকে পঢ়ি পেলাই পঢ়ি পেলাই মই আকৌ মই মোৰ নিজৰ মোৰ মাইণ্ডত মই ব্ৰেইনত মই আকৌ সেইটো সোমোৱাব বিচাৰিছোঁ যাতে মই পাহৰি নাযাওঁ আৰু আই পি এছ অফিচাৰৰ কাৰণে বহুত বহুতো মানে কষ্টও কৰিব লাগে আৰু মই এইটোৱে বিচাৰিছিলোঁ যে মই মোৰ পৰিয়ালত পৰিয়াল মোৰ ঘৰ ঘৰৰ মা দেউতাই যেন অতি আনন্দত থাকে আৰু আৰু আনন্দত থাকে আৰু মানে মই যদি চাকৰিটো বা আই পি এছ অফিচাৰৰ চাকৰিটো পাই যাওঁ তাতে মোক ঘৰৰ মা দেউতাও কিমান আনন্দিত হ'ব সেইটো কাৰণে মোৰ অলপ মানে বেছি কষ্ট কষ্ট কৰি আৰু যাতে মানে কয় নহয় কষ্টৰ ফল অতি মিঠা সেইটো কাৰণে মই অলপ চেষ্টা কৰিছিলোঁ আৰু চেষ্টা কৰাৰ ফলত মই মই নিজৰ কেৰিয়াটো মই মই ভাবিছিলোঁ যে মই এইটো কৰিমেই